এজন ব্যক্তি ব্যৱসায়ত সফল হ'বলৈ হ'লে তেওঁ এটা নিজৰ সপোন লাগিব মই যে জীৱনত সফল হ'মেই আৰু মনটো দৃঢ় হ'ব লাগিব তেওঁ একেটাই একেটা কামকে কৰি থাকিব লাগিব আৰু কেতিয়াবাটো ব্যৱসায়ত সফলতা বিফলতাটো থাকেই তাৰ মাজতে তেওঁ নিজেই সংকল্প লৈ ল'ব লাগিব বা প্ৰতিশ্ৰুতিবদ্ধ হৈ ল'ব লাগিব মই যে এই কামটো একেৰাহে কৰিম আৰু সদায় কৰিম এইটো এটা তাই টাইম টেবল বান্ধি ল'ব লাগিব আৰু মানে সময়সূচী বান্ধি ল'ব লাগিব আৰু সেইমতে সদায় কাম শুদ্ধ ৰূপত কৰি যাব লাগিব কাকো মিছা কথা কৈ বা ঠগ বাজি কৰি ব্যৱসায়ত সফল হ'ব নোৱাৰে এটা শুদ্ধ মন লৈ শুদ্ধ ভাৱে কামটো কৰিলেহে এদিন নহয় এদিন তেওঁ সফল হ'বই আৰু একাগ্ৰতাটো বহুতেই প্ৰয়োজন ব্যৱসায়ত সফল হ'বলৈ হ'লে একাগ্ৰতা লাগিব সৎ হ'ব লাগিব দ্বিতীয়তে তেওঁ একে একেৰাহে কামটো কৰি যাব লাগিব সদায় একেটা কামকেই কৰি থাকিব লাগিব তাৰপিছত মিছা কথা ক'ব নোৱাৰিব বা নালাগিব এনেধৰণে কামবোৰ কৰি গ'লে এদিন নহয় এদিন জীৱনত সফলতা আহিবই